আমাৰ অসমীয়া সমাজত ফকৰা যোজনা হৈছে যে যি পৰিৱেশত যি মূলা আগবাঢ়ে দুপাততে চিন এই এই ফকৰা যোজনাত এইটোকে বুজাইছে যে আমি যি মূলা ঘৰত ৰুওঁ কৰোঁ সেয়া সেই মূলাটো যেতিয়া ডাঙৰ হ'ব সেই মূলাটো তেতিয়া ধেৰুৱা নে মূলা আমি ধৰিব পাৰোঁ ঠিক সেইদৰেই মূলাটো ডাঙৰ হ'ব ধেৰুৱা গছজোপা ডাঙৰ নহয় মানে হেৰি অলপ সৰুৱে হৈ থাকে মূলাটো বাঢ়ি যায় ঠিক সেইদৰেই আমি এটা সৰু ল'ৰা এটিক যেতিয়া ডাঙৰ দীঘল হয় আমি তেতিয়াই আমি ধৰিব পাৰোঁ যে ল'ৰাটো কেনে কেনেকুৱা হ'ব তাৰ সৰুকালৰপৰাই আমি মূলাৰ লগত তুলনা কৰি চাব পাৰোঁ যে ল'ৰাটো পঢ়া শুনাৰ ক্ষেত্ৰত ভাল হ'বনে নহয় সি কথা শুনে নে নুশুনে সেইটোকে মূলাৰ লগত তুলনা কৰি যি মূলা বাঢ়ে দুপাততে চিন বুলি কোৱা গৈছে ফকৰা যোজনাত কোৱা হৈছে আৰু এটা ফকৰা যোজনা হৈছে মাক চাই জীয়েক আমি ফকৰা যোজনাত কৈছোঁ যে যি ঘৰৰ মা ভাল হয় সৰুৰেপৰাই সেই কেঁচুৱাটি সৰুৰেপৰাই মাকক অনুকৰণ কৰি অনুকৰণ কৰি যায় ল'ৰাই হওক ছোৱালীয়ে হওক অনুকৰণ কৰি মাকে যি আদৰ্শ শিকাব সেই আদৰ্শ শিকিহে মাক মাকে ছোৱালীজনীয়ে অনুকৰণ কৰি মাক চাইহে জীয়েক হয় গৈ সেইকাৰণে ফকৰা যোজনাত কৈছে যে মাক চাইহে জীয়েক আইলে আৰু এটা ফকৰা যোজনা হৈছে যে আইলে যেই হাত বাইলেও সেই হাত আমি এটা ফকৰা যোজনাত কৈছোঁ যে আইলে যিমান যেই সাত হয় আমি আই সমানেই সমানেই আই আইক আমি সমানেই ভাবিব সমানেই আয়ে যেনে সৰুৰেপৰাই যিমানেই দুটি কেঁচুৱা হ'ব সেই বায়েককো সমানেই দেখিব লাগিব আৰু দুটা কেঁচুৱাক সমানেই দেখিব লাগিব আইটো যিমান দেখিব বায়েক বায়েকো সিমানেই সমানে মৰম কৰিব লাগে কিছুমান মানুহে এটাক ভাল দেখে এটাক বেয়া দেখে সেইকাৰণে ফকৰা যোজনাত কৈছে যে আইলে যেই হাত বাইলেও সেই হাত আৰু এটা ফকৰা যোজনা হৈছে যে শাকত দিবা পানী জুই দিবা টানি টানি আমি কিবা অকণ আঞ্জা বনালে ভাজি কৰি ধুনীয়াকৈ নহৰু পিঁয়াজ দি যেতিয়া ভাজিম আঞ্জাকণ সেই আঞ্জাকণ খাবলৈ জুতি লগাকৈ ভালকৈ সোৱাদ শুকোৱাকৈ ভাজি কৰি পানী দি যেতিয়া মাছৰ জোল অকমানকৈ বনাওঁ সেই জোলকণকে আমি বনাই কৰি পানী যেতিয়া দিম পানী দিয়াৰ পিছত জুইকুৰা বেছিকৈ টানি দিব লাগে তেতিয়া উতলি উতলি যেতিয়া অলপ হ'বগৈ তেতিয়া খাবলৈ আঞ্জাকণ ভাল হয় আৰু সোৱাদ হয় সেইকাৰণে ফকৰা যোজনাত এইটোকে বুজাইছে যে জুই দিবা টানি শাকত দিবা পানী জুই দিবা টানি ফকৰা যোজনাত আৰু এটা কোৱা হৈছে যে আই সমান হ'ব হ'ব কোন নৈ নৈ সমান হ'ব কোন আমাৰ ডাকৰ বচনত আছে যে আই সমান আমাৰ কোনোৱেই হ'ব নোৱাৰে আই ইমানেই আমি ভাল পাব লাগে আই সৰুৰেপৰাই তুলি তালি ডাঙৰ মৰম চেনেহ কথা বতৰা ভাত সেইবিলাক সৰুৰেপৰাই আমি আইক মৰম কৰিব লাগে যি কয় তাকে শুনিব লাগে আৰু আইৰ নিচিনা কেতিয়াও আমাৰ আইৰ নিচিনা কোনো মানুহেই হ'ব নোৱাৰে সেইকাৰণেই ডাকৰ বচনত বুজাইছে যে আইৰ সমান শুনিও নোহোৱাকৈ নৈ লেখীয়াকৈ নৈ যেনেকৈ পানী বৈ বৈ বৈ সাগৰৰ ঢৌ যেনেকৈ গৈ থাকে তেনেকৈ বৈ বৈ যেনিয়া গৈ থাকে সেইকাৰণে আইকো আমি তেনেকেই ভাবিব লাগে সেইকাৰণে ডাকৰ বচনত কৈছে যে আই সমান হ'ব কোন নৈ সমান ব'ব কোন আৰু এটা ডাকৰ বচনত আছে যে পো বাৰী নষ্ট হৈ বাৰী বাৰীয়ে ল'লে বাট পু তিৰী নষ্ট হৈ ঘনাই কৰিলে হাত পো বাৰী মানে নষ্ট হয় আমাৰ বাৰী এখন চাৰি বেৰৰ মাজত আমি জেওৰা জপনা দি ভালকৈ আৱৰি লওঁ বাৰীখন সেই বাৰীখনত যদি আমি এটা বাট বা ৰাস্তা দিয়া হয় তেতিয়া সেই বাৰীখন মানুহে অহা যোৱা কৰি আমাৰ গোটেই শাক পাচলি ফল গছমূল খাই মেলি যেতিয়া জপনাখন নেমাৰিব তেতিয়া আমাৰ গোটেই ছাগলীয়ে গৰুৱে খায় নষ্ট কৰি পেলায় সেইবাবে কৈছে যে পো বাৰী নষ্ট হৈ বাৰীয়ে বাৰীয়ে ল'লে বাট পু তিৰী নষ্ট হয় ঘনাই কৰিলে হাত পু তিৰী মানে যিগৰাকী মানুহে সেইপিনে কেইবাবাৰো অহা যোৱা কৰি থাকে সেই মানুহগৰাকী দোকানলৈ গৈ মেলি কিবা এটা দোকানলৈ গৈ মেলি তাত কিবা আলোচনা বিলোচনা কৰি মেলি কিবা কথাও পাতি কৰি পাতে তেতিয়া পু তিৰী নষ্ট হয় বুলি কোৱা হৈছে গুৰু ভালেই শিষ্য ভাল গুৰু মানে আমি যিজন শিষ্য আমাৰ পঢ়া শুনা ক্ষেত্ৰত শিক্ষকে যি আমাক সৰুৰেপৰাই এটা শিক্ষা দিয়ে সেই শিক্ষাটো সৰুৰেপৰাই আমি ভালদৰে শুদ্ধভাৱে শিকাব লাগে যেতিয়া আমাক শিষ্যজনে সৰুৰে পাই যিটো শিকায় সেয়াই শিষ্যজনে শিকি লয় সেইকাৰণেই কৈছে যে গুৰু ভালেই শিষ্য ভাল হয় বেজি বেজিৰ জ্বলা মনে কুঠাৰক জ্বলা নমনে বেজিৰ জ্বলাটো ইমানেই সৰু যে সেইটো মানুহে চকুৰে মনে কিন্তু কুঠাৰৰ জ্বলাটো ইমানেই ডাঙৰ যে সেইটো আমাৰ চকুৰে নমনে ইয়াত এইটোৱে পাৰ্থক্য দেখুৱাইছে যে বেছি বেজিৰ জ্বলাটো অকণমান অকণমান যদিও কুঠাৰৰ জ্বলাটোহে ডাঙৰ সেইটোকে পাৰ্থক্য দেখুওৱা হৈছে মাটি আনিবা মাছ খাল ছোৱালী আনিবা জাত ভাল ডাকৰ বচনত কৈছে যে আমি ঘৰৰ বাৰীলৈ যদি মাটি আনোঁ মাটি পথাৰৰ মাজ মাজ ভাগৰপৰাহে মাটিখিনি আনিব লাগে তেতিয়া সেইখিনি শস্য শাক ফুলৰ কাৰণে সেই মাটিখিনি ভাল বুলি ক'ব পাৰি আৰু ছোৱালী আনিলে ছোৱালীজনী বংশ পৰিয়াল সকলোবিলাক ছোৱালীজনীতকৈ চায়েই সকলোবিলাক চাই চিতিহে ছোৱালীজনীক চাই আনিব লাগে ডাকৰ বচনত সেইকাৰণেই কৈছে যে মাটি আনিবা মাছ খাল ছোৱালী আনিবা জাত ভাল